হয় টেকন'লজি ব্যৱহাৰ কৰাৰ সময়ত জ্যেষ্ঠ নাগৰিকসকলে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তাৰে কিছু মুখ্য সমস্যাৰ বিষয়ে আজি মই ক'ম তাৰে প্ৰথম সমস্যাটো হ'ল যেতিয়া তেওঁলোকে টেকন'লজি ধৰক আপোনাৰ ৱেবছাইট বা এপ এটা তেওঁলোকে যদি খুলিব বিচাৰে তেওঁলোকৰ মুখ্য সমস্যাটো হ'ল তেওঁলোকে বস্তুটো বুজি নাপায় সেই বস্তুটো কেনেকৈ কেনেদৰে ব্যৱহাৰ কৰিব লাগিব তেওঁলোকে ভয় খায় এপটো দেখিলে ভয় খায় তেওঁলোকে কেনেকৈ এইটো কিবা এটা ইয়াত পেষ্ট কৰিলে কিবা এটা হৈ যাব নেকি এইটো পিতিকিলে কিবা এটা হ'ব নেকি আমি গতিকে সেইটো চেষ্টা কৰিব লাগে যে সেই বস্তুটো তেওঁলোকক কেনেকৈ আমি সহজভাৱে দেখাব পাৰোঁ আমি তাৰ বাবে কিছু ল'ব পাৰোঁ আমি তেওঁলোকক ধৰক এতিয়া আমি ভিডিঅ' কিছুমান প্ৰস্তুত কৰি দিব পাৰোঁ য'ত ধুনীয়াকৈ তেওঁলোকৰ লোকেল ভাষাত বুজাই দিব যাতে সেই এপটো বা ৱেবছাইটটো কেনেদৰে সহজভাৱে ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে নিজৰ মনতে এটা ভয় থাকে যে এই বস্তুটোও পিতিকি দিলে কিবা হয় নেকি আমি প্ৰথম কামটো হ'ব আমাৰ তেওঁলোকক নিৰ্ভয় কৰিবলৈ সেই বস্তুটো আমি সহজ কৰি তুলিব লাগিব আমি তাৰবাবে কিছু ভিডিঅ' প্ৰস্তুত কৰি সেই এপটো বা ৱেবছাইটোত দিব পাৰোঁ যাৰ জৰিয়তে তেওঁলোকে সহজ পাব সেই ৱেবছাইট বা এপটো ইউজ কৰিবলৈ আৰু আৰু তেনেকুৱা ঢেৰ সমস্যা আছে আজিলৈ মই ইমানে ক'ম সমস্যা